অঁ হেল্ল' শুনিছে অঁ মই কটনত পঢ়ি আছোঁ ত' মানে মই হেৰি ইয়াত মানে ষ্টুডেণ্ট হয় মানে মোক এটা পি জি লাগিছিলে অঁ মানে চিংগল চিটৰ পি জি মানে হয় আপোনালোকৰ তাত খালী আছে নেকি মোক উজান বজাৰতে লাগে বাৰু ওচৰ হ'ব তাৰ পৰা মানে কেন অঁ নাই দেখা বাৰু মই তাৰ লোকেশ্বনত চাই লব লাগিব অ'কে মোক চিংগল বেডৰ লাগে অঁ হয় নেকি মানে চিংগল বেডটো নকমাই নেকি অলপো অঁ একেই ন অহ বেয়া হব অঁ অঁ বেলেগ পিছত ভাবিম অ'কে অ'কে হেৰি কমপ্লেইন কৰিব অঁ খোৱা বোৱাটো কেনেকৈ দিয়ে আপোনালোকৰ

অঁ অঁ মানে ৰাতি চাগে নিৰামিষ দিয়ে ন থাকে থাকে ন অঁ অঁ আপোনালোকক মানে কে কেইটা বজাত মানে কিবা নিয়ম নীতি আছে নেকি মানে মানে ৰেগুলেচন আছে নেকি অঁ অঁ তাৰ আগতে মানে সোমাব লাগে আৰু ন অ'কে অ'কে আৰু কিবা চিকিউৰিটীৰ মানি কিমান দিব লাগে ৰেণ্টটো দিব লাগে মানে টুৱেল্ভ থাউজেণ্ড এটা পে কৰিব লাগে ন অ'কে অ'কে অ'কে অ'কে আপুনি লোকেশ্বন আপোনাৰ এইটো নম্বৰতে হোৱাটচএপ আছে নেকি আপুনি লোকেশ্বনটো পঠাই দিব পাৰিব নেকি তেতিয়া মানে বিচাৰিবলৈ সুবিধা হ'ব আৰু নিজে চাই ল'ব পাৰিম মানে এবাৰ চাই অহাটো ভাল আৰু মোক মানে অকণমান ইমাৰ্জেঞ্চিয়ে মানে লাগে অঁ আনি বাচন বৰ্তনটো আনিব লাগিব ছাগে খোৱাতো আছে ন অ'কে অ'কে অ'কে মানে ৱাৰ্ডদৱ ছোৱাৰ্ডদবো আছে নেকি নাই ন কাপোৰ চাপোৰ থ'বলৈ ৱাৰ্ডদৱো দিছে নেকি নাই দিয়া চিংগল চিটাৰটোত অ'কে অ'কে অ'কে ঠিক আছে আপুনি লোকেশ্বনতো পঠাই দিবচোন দাদা ঠিক আছে দিয়ক অঁ হ'ব দিয়ক অঁ অঁ অঁ হ'ব মই সোনকালে আজিয়েই গৈ আহিম ঠিক আছে